ছাৰ অঁ মই মানে অহা সোমবাৰলে আপোনাৰ কলিকতালে যাম বুলি ভাবিছিলোঁ সেইকাৰণে ৰে'ল শ্লিপিং ক্লাছৰ মোক টিকেট এটা লাগিছিলে অঁ হেৰি টিকেটটো মানে মই অনলাইনতে কাটিব লাগিবনে আপোনালোকৰ তাতকৈ কাটিমগে অঁ অঁ অঁ পোন্ধৰশমান হ'ব ন অঁ মোক খালি আপোনাৰ সোমবাৰে সেই ছটা গধূলি মানে ছটা চাৰে ছটাৰ ভিতৰতে লাগিব অঁ অঁ শতাব্দী শতাব্দীখন আছে ন অঁ অঁ অঁ ঠিক আছে হ'ব